হেল্ল' অ' কওক হেল্ল' অঁ কওকচোন হেল্ল' বাইদেউ অঁ কি মাংস পিছত অঁ কওকচোন কিমান লাগে কি কথা অঁ দিয়ক

ৰেটটো চাৰে সাতশ সাতশ পঞ্চাছ টকা ইমানটো চলি আছে না আঠশয়ে ক'ব লাগিছিল আঠশ কোৱা নাই আপোনাক চাৰে সাতশই কৈছোঁ অলপ কম হ'ব আৰু তাতকৈ কি কম দিম কিমান

অঁ পাৰিম কিন্তু কেনেকৈ লৈ যাব আপোনালোকে অঁ দামটো এতিয়া কেনেকুৱা দিব অলপ বেছি কমকৈ বেছি কম কৈছে আপুনি নাই অলপ অলপ দিব আৰু বেছি অঁ অঁ

অঁ অঁ